অঁ কওক কি চাবা নৰোঁ এতিয়া পিছত দাউৰি থাক্লিহে হ'ব যাবয়ে ইতা চাওক আপ্নি আপনি বাৰীখান দিছে বাৰীখানত বেৰা দিব লাগে বেৰাখান দিয়া নাই ছাগালটো যাবই ছাগাল কি গৰু সোমাব তাতে ঠিক আছে মই ইতা মোৰ ছাগাল কিতা ছাগাল কিতায'ত য'ত যায় মই বেৰা দি ফুৰিম নেকি নিজৰ বস্তু নিজেও অলপ ঠিক কৰি থাকবা লাগে সেইটো আৰু কথা নেকি চাকৰিৰ চাকৰিৰ কথা আপ্নি কিয় কৈছে হে চাক্ৰিৰ কথা নহয় নহয় দক দক ই ইতা চাওক আপুনিও বাৰীখন দিছে বাৰীখনত বেৰাখন দিবই লাগে তেতিয়া এতিয়াতো মই ছাগলটো বিচৰি ঘূৰব নোৱাৰোঁ ছাগাল আৰ হেংকে চৰি ফুৰে ক'ত চৰে ফুৰে মই মই কেংকে জানিম কওকচোন আপনি হ'লিও আৰ সেইটো নিজে চাবা লাগ এ দক আপ্নি ঘৰত থাকে কিয়া চাবা নৰে আপ্নিটো ক'লৈ ওলে যোৱা নাই সেইকাৰণেটো কৈছোঁ ৰখি থাকবা নাল্গে কাৰণে বেৰা দিবা কৈছোঁ মই ইতা ছাগালটোৰ পিছে পিছে দাউৰি থাকলিহে হ'ব ছাগাল সেনেই বস্তু দক দক হ'ব দক আজিৰ পৰা দৰা দি কিনে পথাৰত দিম আপনিও চাব ময়ো চাম হ'ব না অঁ দিয়ক দিয়ক অঁ দিয়ক আপ্নি হেৰি কৰ্ব